অ নেহেৰু বালিত যে খগেন মহন্তই এটা ডাঙৰ মানে অনুষ্ঠান পাতিছে আৰু তাত যাবা নেকি অ মানে অ হ'ব আৰু এই কেইদিনতে এই মানে আমি গাড়ী এখন ভাড়া কৰি যাম বুলি ভাবিছোঁ তুমি যাবা নেকি অ এই মোৰ লগৰ আৰু আছে বান্ধৱী বন্ধু এনেকৈ কেইজনমানে মানে লগ হৈ একেলগে গাড়ীখন ঠিক কৰিম কৰি পেলাই আৰু আজি কালি মানে ভাল নহয় নহয় ভাল চাই চাই কেইজনীমানক লম আৰু মানে হেৰি পইচাটো দৰ দাম কৰি ল'ম আৰু হেৰি গাড়ী ভাড়াটো কেনেকুৱা হয় সেইটো সুধি ল'ম লৈ পেলাই অ মানে এই অ অ আমি ইমান ভাড়া নিদিওঁ ন দুশ টকাকৈ বা হ'লেও আমি দিনটোত খাই বৈ আহিব লাগিব নহয় এনেকৈ কৰি কিবা এটা মানে হেৰি কৰিম আৰু কৰি মানে যাম আৰু আৰু হেৰি মানে এইয়া আ লগৰ কেইজনীক ক'বাচোন তাত কোনে কোনে যায় অ হয় নেকি কোনে কোনে যাব অ হয় নেকি অ হয় নেকি অ ওলাব দিবা নহ'লে ন' গোটেইকেইজনীয়ে যাম আৰু দাম দৰটো মিলাই ল'ম গাড়ী ভাড়াটো মিলাই কৰি পেলাই যাম আৰু হা অ অ অ মানে হেৰি কৰিবা আৰু এয়া সিহঁতকো ক'বা যে কাজিয়া পেছাল কৰিব নেলাগিব কিন্তু দেই এটা প্ৰগেমত গ'লে ধুনীয়াকৈ যাব লাগিব গোটেইখিনি মিলা প্ৰীতিকৈ আৰু মই ইয়াৰ পৰা লগ লগ ধৰিম আৰু একে ধুনীয়াকৈ এখন মেজিক এখন ল'ম দহ পোন্ধৰটা মানুহ এনেকৈ যাব পৰাকৈ যাম আৰু মানে তোমালোকৰ তাত কিমান ধৰি লোৱা বান্ধৱী আছে বা ভাল ভাল মানুহ চাই ল'বা আৰু আজিকালি মানুহ ভাল নহয় ন' ময়ো মানে ইফালে ল'ম আৰু অলপ দাম দৰটো মিলাই কৰি ল'ম আৰু অ হয় নেকি অ অ গাড়ী ভাড়াটো কিমান হ'ব আৰু দুশ টকামানকৈ তুলি ল'ম আৰু ধুনীয়াকৈ খাই বৈ আহিব পাৰিম তেতিয়াহে অ অলপ ভাল চাই ল'বা আৰু বান্ধৱীবিলাকক আজিকালি মানুহ ভাল নহয় নহয় তোমাকো এটা ক'ব মোকো এটা ক'ব কাজিয়া লগাই মাৰিব বুজিলা সেইটো কাৰণে ভাল মানুহ চাই পেলাই অকণমান ল'বা আৰু অ অ সেইটোৱে আৰু হ'ব দিয়া এতিয়া ৰাখিছোঁ দেই